অঁ হেল্ল'

অঁ অঁ অঁ অঁ ঠিকে আছে সেইটো আমাৰ দলংটো বনাব লাগে ন আমাৰ গাঁৱৰ অঁ অঁ অঁ

অঁ কালি কে বলক নহ'লে অঁ অঁ হ'ব বহুত কষ্ট হৈ আছে অঁ অঁ অঁ অঁ অঁ দলংটো হ'ব লাগে আছে ল'ৰা ছোৱালীবােৰ কষ্ট হৈ আছে অঁ অঁ

ঠিক আছে অঁ কালি অঁ কালি ওলাম